আমাৰ ইয়াত মৰাণত দুটা চিভিল হস্পিটেল আছে এটা টাউনত এটা গাঁও অঞ্চলত টাউন অঞ্চলৰ চিভিলখনত বহুত নানা ৰঙৰ সুবিধা কৰা হৈছে আৰু আমাৰ এই গাঁও অঞ্চলত নানা ৰঙৰ নানা ধৰণৰ চিকিৎসাৰ সুবিধা কৰা হৈছে যেনে তেজ পৰীক্ষাৰ কাৰণে নানাৰকম মেচিন যোগান ধৰা হৈছে আৰু অপাৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে সৰু সৰু ল'ৰা ছোৱালীৰ কিবা অসুবিধা হ'লে তাৰো ব্যৱস্থা কৰা হৈছে এনেধৰণে চিভিলখনে নানা ধৰণৰ দৰৱ পানী হোৱাৰ যায় আৰু অপাৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে এইয়ে